সঁচা ঘটনাৰ ওপৰত আধাৰিত মোৰ কেইবাখনো প্ৰিয় কিতাপ আছে তাৰে ভিতৰত মোৰ আটাইতকৈ প্ৰিয় কিতাপখন হৈছে ৰুবুল মাউতদেৱৰ মোৰো এটা সপোন আছে গ্ৰন্থখন এই গ্ৰন্থখন তেওঁৰ জীৱনৰ আমি এখন অট'বায়গ্ৰাফি বা আত্মজীৱনী বুলি ক'ব পাৰোঁ কিয়নো তেওঁৰ মানচেষ্টাৰ ইউনিভাৰ্ছিটিত পঢ়িবলৈ যোৱাৰ সময়লৈকে তেওঁ কেনেধৰণৰ সংগ্ৰাম কৰিব লগা হৈছিল সেই সংগ্ৰামসমূহৰ বিষয়ে লিখিছে দ্বিতীয়তে মোৰ আৰু এখন প্ৰিয় গ্ৰন্থ হৈছে বেলি মাৰ গ'ল কিতাপখনৰ লেখক হৈছে লীলা গগৈ এই কিতাপখনত আহোম ৰাজত্বৰ শেষৰ সময়খিনি আহোম ৰাজত্ব কেনেদৰে শেষ হৈছিল সেই সেই সম্পৰ্কে খুব সুন্দৰকৈ বৰ্ণনা কৰিছে আৰু এখন মোৰ প্ৰিয় কিতাপ হৈছে যি ঐতিহাসিক ঘটনাৰ ওপৰত আধাৰিত এখন কিতাপ সেই কিতাপখনৰ নামটো হৈছে দেওলাংখুই গ্ৰন্থখন লিখিছে ৰীতা চৌধুৰী বাইদেৱে আৰু এই তিনিখন গ্ৰন্থই মোৰ সঁচা ঘটনাৰ ওপৰত আধাৰিত প্ৰিয় গ্ৰন্থ বুলি ক'ব পাৰোঁ